আমাৰ অৱগত খুচুৰা পাইকাৰী বজাৰবোৰ হ'ল যেনে মাছ মাংস শাক পাচলি গেলামাল আদি সকলোবোৰ চাউল দাইলৰ পৰা পোৱা সকলোৱে আমাৰ

ইয়াৰ ভিতৰত শেহতীয়াৰ বছৰবোৰত গেলামাল পাচলি মূল্য বহুত ধৰণেই সলনি হৈছে

দাইলৰ এশ বিশ টকা আলু আশী আলু

ঠিক তেনেদৰে পিঁয়াজটো মাছ মাংসৰ পৰা প্ৰয়োজন কৰি পিঁয়াজ আমাক প্ৰতি মিনিটতেই লাগে

ঠিক তেনে ধৰণেই তেনেধৰণেই আমি অনলাইনৰ বজাৰখনলৈ আহোঁ

আৰু ঠিক তেনেধৰণে আমি হেৰি কৰি দিয়া নাই নাকচ কৰা নাই তথাপিতো আমি ব্যৱহাৰ কৰি আছোঁ মইটো অনলাইনত বহুত বস্তুৱেই ব্যৱহাৰ কৰি ব্যৱহাৰ কৰি লৈছোঁ

ধৰক পেকেট তেনেকুৱা জাতীয় বস্তু মইয়ো অনলাইন কৰিব নেলাগে

চাবোন মেইন চাবোনটো বনাই আছোঁ চাবোনটো মই ঘৰতে ব্যৱহাৰ কৰি একো কেমিকেল নিদিয়াকৈ

ওচৰৰ দোকানৰ পৰা আমি কিন্তু পায় কাৰণে ওচৰৰ যিবোৰ মানে সৰু সুৰা দোকান আছে সিহঁতেতো টাউনৰ ডাঙৰ ডাঙৰ

ঠিক তেনেদৰে নাখালেওতো উপায় নাই ন আমিতো খাবই লাগিব সেইটো কাৰণে আমি প্ৰত্যেক বস্তু তেনেকেই ব্যৱহাৰ কৰি খাওঁ